হেল্ল' হয় কওক হয় কোন আচ্ছা কওকচোন

আচ্ছা অঁ হয় মই দুদিনমান বাহিৰত আছিলোঁ অঁ মোৰ পাৰ্চনেল কামৰ কাৰণে আৰু দুদিনমান নাথাকিমো মই কওকচোন কিবা কাম আছিল যদি আচ্ছা আচ্ছা হয় কওকচোন আচ্ছা আচ্ছা আচ্ছা কিবা প্ৰগ্ৰাম আছিলে নেকি মানে কেনেকুৱা ধৰণৰ প্ৰগ্ৰাম আৰু আচ্ছা আচ্ছা এইটো তো কেনেকুৱা হেল্প কৰিব পাৰিম আচ্ছা কিমান ক্লাছৰ আচ্ছা কেইজনমানকৈ আচ্ছা আচ্ছা কোনদিনাখন হ'ব প্ৰগ্ৰামটো অঁ এটা অসুবিধা হ'ল নহয় মানে আমাৰ পৰীক্ষা চলি থাকিব নেকি তেতিয়ালৈকে বৰ্তমানটো পৰীক্ষা চলি আছে দহ তাৰিখে চাগৈ শেষ হ'ব অঁ আঠ তাৰিখে পৰীক্ষা শেষ হ'ব আমাৰ তেতিয়া যাব পাৰিব বাৰু ষ্টুডেণ্টছকেইজন

প্ৰ'গ্ৰামটো অঁ আঠ তাৰিখে একজাম খটম হৈ যাব প্ৰ'গ্ৰেমটো হ'ব ক'ত অঁ আচ্ছা হয় অঁ কেনেকৈ লৈ যাব ষ্টুডেণ্টবোৰক আচ্ছা আচ্ছা আৰু যিহেতু গোটেই দিনটোৰ কাৰণে হ'ব ন প্ৰ'গ্ৰামটো গোটেই দিনটোৰ কাৰণে হ'ব ন প্ৰ'গ্ৰোমটো অঁ আচ্ছা কিবা ৰিফ্ৰেছমেণ্টৰ ব্যৱস্থা থাকিবনে ষ্টুডেণ্টবিলাকৰ কাৰণে অঁ ঠিক আছে বাৰুঁ আৰু কিবা হেল্প লাগিলে জনালে হ'ল আমাক স্কুলৰপৰা আমি যদি কিবা আৰু হেল্প কৰিব পাৰোঁ আপোনালোকক আপোনালোকে ভাল পদক্ষেপ লৈছে এইটো মোৰ ভাল লাগিছে আচ্ছা কেইজন কেইজন লাগিব বা টছাৰ আচ্ছা অঁ অঁ অঁ চাৰিজনটো অঁ চাৰিজনটো দিব নোৱাৰিম দুই তিনিজন মই পঠাব পাৰোঁ অঁ যিহেতু ত্ৰিছজন ষ্টুডেণ্ট আৰু ত্ৰিছজন অঁ ত্ৰিছজন ষ্টুডেণ্ট পঠাম দুটা ক্লছৰে নাইন টেনৰ মিলাই কিনে আচ্ছা অঁ মাজতে এবাৰ ময়ো গৈ কিনে চাই আহিম ঠিক আছে হ'ব বাৰু আপুনি মোক এবাৰ তাৰে আগতে ফোন কৰিব ৰিমাইণ্ড কৰিব যাতে অঁ মই পাহৰি নাযাওঁ এইটো অঁ ঠিক আছে বাৰু হয় হয় ঠিক আছে হ'ব দিয়ক